মই যোৱাকালি এযোৰ জোতা অৰ্ডাৰ কৰিছিলোঁ যোৱাকালি আহি পালে সেইযোৰ জোতা মই মানে পিন্ধিবলৈ কমফৰ্ট ফিল কৰা নাই আৰু এক চাইজ সৰুও আহিছে জোতাযোৰ সেইকাৰণে মই আকৌ ৰিটাৰ্ণ কৰিব বিচাৰিছোঁ পাৰিমনে এতিয়া ৰিটাৰ্ণ কৰিবৰ কাৰণে